শিক্ষা উদ্যোগটোক টেকনল'জিয়ে বিভিন্ন ধৰণে সহায় কৰিছে অনলাইন শিক্ষাৰ দ্বাৰা আমি আমাৰ দূৰণিবটীয়া যোনবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক ঘৰতে থাকিয়েই আমি আমি আমাৰ শিক্ষা দিব পাৰিছোঁ আমি আজি ইউটিউবৰ কথায়ে কব বিচাৰিছোঁ ইউটিউবত আমাৰ ছাত্ৰ ছাত্ৰীসকলে কোনো পইচা নিদিয়াকৈয়ে তেওঁলোকে ঘৰত বহিয়েই বিভিন্ন ধৰণৰ শিক্ষা গ্ৰহণ কৰিব পাৰিছে অনলাইনৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে ঘৰত বহিয়েই কোনো এখন স্কুল নহ'লে বা কলেজত নামভৰ্তি কৰিব পাৰিছে তেওঁলোকৰ শাৰীৰিক কষ্ট লাঘৱ হৈছে তেওঁলোকে শাৰীৰিক কষ্ট কৰি স্কুল বা কলেজলৈ নোযোৱাকৈয়ে তেওঁলোকে ঘৰত থাকিয়েই এখন বিদ্যালয়ত নামভৰ্তি কৰিব পাৰিছে নামভৰ্তি কৰাৰ উপৰিও সেই বিদ্যালয়খনৰ শিক্ষকসকলে যোনবিলাক গৃহকাৰ্য্য দিয়ে যোনবিলাক শিক্ষাদান দিয়ে সেই শিক্ষাদানবিলাক সেই গৃহকাৰ্য্যবিলাক তেওঁলোকে ঘৰত থাকিয়েই কৰিব পাৰিছে এইবিলাক সকলোবোৰ টেকনল'জিৰ দ্বাৰাই সম্ভৱ হৈ পৰিছে বৰ্তমান সময়ত শিক্ষা উদ্যোগটোক টেকনল'জিয়ে বিভিন্ন প্ৰকাৰে সহায় কৰি আহিছে